হাঁহ কুকুৰা তাৎপৰ্য বুলি ক'লে আমি লাইট দিওঁ আৰু সেই লাইটৰ কাৰণে এতিয়া যিহেতু ঠাণ্ডা দিন হয় ঠাণ্ডা দিনত লাইটৰ পোহৰ পালে গঁৰালটো গৰম হৈ থাকে আৰু গৰম হৈ থাকিলে কণী কুকুৰা যিহেতু কণী পাৰে আৰু কণী পাৰিলে ঠাণ্ডা দিনত বেয়া হৈ যায় সেইকাৰণে লাইট দি থলে লাইটৰ পোহৰ তাত পোহৰ দিলে মানে তেতিয়া গৰম হৈ থাকে আৰু এতিয়া কুকুৰা যিহেতু উমনি লয় উমনি ল'লে কণীবিলাক বেয়া হৈ যায় বিশেষকে ঠাণ্ডা দিনত কণীবিলাক বেয়া হৈ যায় সেইকাৰণে উমনি যেতিয়া বহি থাকে ন তেতিয়া গৰম ভাপটো পাই থাকিলে কণীবিলাক ধুনীয়াকৈ মানে উমনিটো উমনি কুকুৰা উমনি দিলে মানে তেতিয়া ধুনীয়া পোৱালিখিনি সম্পূৰ্ণকে ওলায় আৰু এই পোৱালিবোৰ যদি আমি ঠাণ্ডা তেতিয়া আমি সিহঁতক যতন নলওঁ তেতিয়া কুকুৰাবিলাক মৰি থাকে আৰু সেইকাৰণে গৰম পাই থাকিব লাগে আৰু পোহৰ যেতিয়া ৰ'দ পৰে তেতিয়া তাপ ৰ'দ পৰিলে গঁড়ালটো শুকান হৈ থাকে আৰু জেক হৈ থাকে নহয় জেক কাৰণ ৰ'দ নেপালে জেক হৈ থাকে আৰু জেক হৈ থাকিলে ঠাণ্ডা পায় পোৱালিবিলাক তেতিয়াও মৰি থাকে আৰু সেইকাৰণে আমি লাইটৰ পোহৰো দিওঁ আৰু সদায় কুকুৰা হাঁহ গঁড়াল এইবিলাক ৰ'দ ঘাই জেগাত হ'ব লাগে আৰু লাইটৰ আমি ৰাতিও সেইকাৰণে আমি যিহেতু ফ্ৰাম খুলি লৈছোঁ এই ফ্ৰামত আমি ৰাতিও গঁড়াল দিওঁ আৰু গঁড়াল দি গঁৰালত আমি লাইট দিওঁ আৰু লাইটৰ আমি ব্যৱস্থা বহুত ধুনীয়াকে কৰি লৈছোঁ আৰু লাইট যদি আমি নিদিওঁ তেতিয়া পোৱালিবিলাক মৰাৰ চান্স থাকে আৰু সেইকাৰণে আমি কাৰণ ব্যৱসায় কৰোঁ আৰু ব্যৱসায় কৰিবলৈ হ'লে পোৱালিবিলাক আমি যতন ল'বই লাগিব আৰু গৰম যদি নিদিওঁ এই ঠাণ্ডা দিনত পোৱালি ওলোৱা চান্স নাথাকে গৰম দিলেহে যিহেতু পোৱালি ওলাব এই পোৱালি বহুত কাৰণ এই পোৱালি বিকিয়েই আমি উপাৰ্জন কৰি চলি আছোঁ ন বহুত বিজনেছ কৰিছোঁ আৰু ঘৰ পৰিয়াল ধুনীয়াকে চলাই আছোঁ কণী বিকিছোঁ কণীও এতিয়া আমি বহুতখিনিয়ে কাৰণ এতিয়া ঠাণ্ডা দিনত আমি পোৱালি আমি এটাও পোৱালি মৰিব দিয়া নাই কাৰণ গৰম গৰমৰ ভাৱ ভালকে প্ৰভাৱটো ভালকে দিছোঁ কাৰণ দিনত যিহেতু ৰ'দ পৰি থাকে ঠাণ্ডা অলপো পাবলে নাপায় আৰু ৰাতিও আমাৰ গৰম ভাৱ গৰম হেৰি লাইট দিওঁ আৰু লাইট দিলে যেতিয়া পোৱালিবোৰ মানে সতেজ হৈ থাকে আৰু ৰ'দ খাই হ'লে বীজাণুমুক্ত নহয় বীজাণুপৰা আমি হাত সাৰি থাকিব পাৰোঁ বীজাণু নহয় শুকান হৈ থাকিলে মানে পৰিয়ালকো বীজাণু নহয় আৰু ধুনীয়াকে থাকিব পাৰে আৰু সেয়েই লাইট চাইট আমি ধুনীয়াকে দি থওঁ পোৱালি বিকি এতিয়াও আমি বহুত লাভাম্বিত হৈছোঁ পোৱালি মই হাঁহৰ পোৱালি উমনি দিওঁ উমনি দি এটাত যেতিয়া আমাৰ পোৱালি ওলাই ন তেতিয়া আমি পঞ্চাছ এটা পোৱালিত পঞ্চাছ টকাকে বিক্ৰী কৰোঁ সেই পোৱালি বিক্ৰী কৰি মই এখন গাড়ীও লৈছোঁ এতিয়া এতিয়া আমি পঞ্চাছটা মই এতিয়ালৈকে পঞ্চাছটা পোৱালি বিকিছোঁ আৰু সেই পোৱালি বিক্ৰী মই পঞ্চাছটাত পাঁচ পঞ্চাছ পাঁচ হাজাৰ টকা পাইছোঁ এই পাঁচ হাজাৰ টকাৰো মই বহু ক্ষেত্ৰত লগাইছোঁ ইমান কাৰণ মই এগৰাকী ব্যৱসায়ী কৰা মানুহ হয় সেইকাৰণে আমি মানে বহুত ধুনীয়াকৈ আমাৰ বিজনেছটো চলাই নিছোঁ আৰু এই কামত মোৰ মানুহজনেও সহায় কৰে বাৰু অকলে নহয় আৰু মোৰ মানুহজনে এইটো ক্ষেত্ৰত বহুত সহায় কৰে আৰু পোৱালি এবাৰ কুকুৰা পোৱালি মোৰ ৰ'দৰ ৰ'দৰ মানে ৰ'দ এইবাৰ গঁৰালটো আৰু এটা মই ডাঙৰকে বনাইছোঁ সেই গঁৰালটো এতিয়া মানে ডাঙৰ হৈছে আৰু গঁৰালটো ডাঙৰ যথেষ্টখিনি ডাঙৰকে বনাইছোঁ কাৰণ মই এতিয়া আকৌ নতুন পোৱালি ওলাইছে সেই পোৱালি তাত লোৱাব লাগিব আৰু সেইখিনি পোৱালিও মই বহুত যতনেৰে ৰাখিছোঁ গঁৰাল গঁৰালটো বহুত ডাঙৰকে বনাইছোঁ যিহেতু লাইটৰ সুবিধা কৰি দিছোঁ আৰু পোৱালিও ডাঙৰ হৈছে আৰু নোহোৱা নহয় পোৱালি ডাঙৰ হৈছে আৰু হাঁহৰো এতিয়া আৰু চাৰি পাঁচজনী হাঁহ উমনি লৈ আছে তাহাঁতেও আৰু বেছিদিন নাই আৰু ওলাবলে তাহাঁতকো বহুত কষ্ট আমি পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিবলৈ চেষ্টা কৰোঁ আৰু হাঁহ মোৰ হাঁহ যিহেতু উমনি লৈ আছে সিহঁতৰ কণীখিনি আমি যিহেতু বেয়া হ'বলৈ দিব নোৱাৰোঁ সেইকাৰণে আমি হাঁহৰ হাঁহৰ আমি উমনি লৈ আছে যিহেতু সেইকাৰণে লাইটৰ পোহৰ বহুত ধুনীয়াকৈ আমি দিছোঁ আৰু কণী কণী বুলি ক'বলে কণী সেইটোৱে কণী কুকুৰা চুকুৰা বেমাৰ হ'লে আমি ধুনীয়াকৈ ভালকৈ চলাবলে মানে বেমাৰ আজাৰ হ'লে আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট লওঁ যেনে ভেকচিন দিওঁ বা যিকোনো গাঁৱলীয়া ঔষধ আমি দিবলে চেষ্টা কৰোঁ তেতিয়া কুকুৰাকেইটাও ধুনীয়া হৈ থাকে আৰু যিহেতু আমি ব্যৱসায় মানুহ হয় আৰু ব্যৱসায় কৰিলেতো ভালকৈ বিক্ৰী বাৰ্তা ধুনীয়াকে চলিব লাগিব ন এনে ভালকে চলিব পৰাকে আমি বহুত যত্ন লওঁ কুকুৰা হাঁহৰ আৰু কুকুৰাৰ যিহেতু বেমাৰ আজাৰ হ'লে আমি গাঁৱলীয়া পদ্ধতি এইবিলাক হালধি নিমখ হালধি হওক বা নহৰু পিচি সেয়াই ধুনীয়াকে আমি বেছিকেনে কুকুৰাক খুৱাওঁ আৰু ঠাণ্ডা পাবলৈ আমি অলপো নিদিওঁ কুকুৰা যিহেতু ঠাণ্ডাত কুকুৰাবিলাক মৰি যায় আৰু হাঁহো ধুনীয়াকৈ ডাঙৰ হাঁহো এতিয়া মোৰ ডাঙৰ হৈছে নোহোৱা নহয় সেয়াও আমি বিকিম কালি পৰহি আৰু কুকুৰাও কুকুৰা আমাৰ আছে ভালমানকেইজনী কুকুৰা সেয়াই বটা ব্ৰইলাৰ ফাৰ্মো আছে নথকা নহয় সেয়াও আমি বহুত ধুনীয়াকে আমি কাৰণ ব্যৱসায় মানুহৰ ব্যৱসায় কৰিয়ে চলিব লাগিব সেইকাৰণে ধুনীয়াকে চলাইছোঁ আৰু কুকুৰা বিক্ৰী মই এবাৰ ফুৰিবও গ'লোঁ কাপোৰো লৈছোঁ কৰিবলৈ হ'লে কাপোৰটো লাগিবই কাপোৰো লৈছোঁ আৰু মোৰ মানুহজনৰ অকমান তেওঁ পইচা পাতিৰ ক্ষেত্ৰত প্ৰব্লেম পাই আছিলে কুকুৰা বিকিয়ে তেওঁক মই পইচা দিব পাৰিছোঁ আৰু সেইকাৰণে কওঁ কুকুৰা হাঁহৰ ব্যৱসায় বহুত ভাল ব্যৱসায় হয় ভালকে যত্ন ল'লে ভাল ভাল লাভাম্বিত হ'ব পাৰি মই সেইকাৰণে সেই ভাবিয়ে ভালকৈ লাভাম্বিত হ'ব পাৰিছোঁ কুকুৰা হাঁহৰ বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ আৰু কুকুৰা হাঁহ বুলি ক'বলৈ গ'লে কুকুৰা বহুত ভাল মানে এয়া কণী এতিয়া কণী বিকিছোঁ কণী বিক্ৰী এয়াও বিক্ৰী কৰি আৰু কিবা এটা কৰিম বুলি ভাবি আছোঁ কৰিব লাগিব এয়াও বিক্ৰী কৰি এয়াই আৰু